আমাৰ ভাৰতৰ প্ৰধান ৰাজনীতিৰ দল দুটা এটা হৈছে কংগ্ৰেছ আনটো হৈছে বি জে পি আৰু মই যিটো দলে আমাৰ সাধাৰণ মানুহৰ বাবে কাম কৰে বা আমাৰ দেশখনৰ কাৰণে কাম কৰে সেই দলটোক মই সদায় ছাপোৰ্ট কৰোঁ আৰু আৰু যিটো দলে আমাক মানে অকণমান হ'লেও দুখ দিয়ে বা আমাৰ বস্তুৰ মূল্য বৃদ্ধিত অকণমান তেখেতলোকে গুৰুত্ব নিদিয়ে মূল্য বৃদ্ধি হয় সেইটো দল অহাৰ লগে লগে সেইবোৰ দল হয়তো আমি হ বেয়া পাওঁ আৰু আমি মোৰ বিশেষকৈ মোৰ কথা ক'ব গ'লে মোৰ বিশেষ ৰাজ ৰাজনীতি নেতা হ'ল আমাৰ এতিয়াৰ প্ৰেজেণ্ট টাইমত প্ৰ প্ৰেজেণ্ট টাইমত প্ৰথম ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় তেখেতে আমাৰ দেশৰ কাৰণে বহুত ধৰণৰ কাম কৰিছে আমাৰ নিবনুৱা সমস্যাটো তেখেতো তেখেতে চৰকাৰৰ দ্বাৰাই আমাক বহুত সকাহ দিছে মানে এইবোৰ আমি চকুৱে যিটো দেখি আছোঁ আমি সেইটো মানে কৈছোঁ আমাৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি বহুতো ক্ষেত্ৰতে আমাক মানে এটা সকাহ দিছে বুলি ক'ব পাৰি ছ' মই মোৰ প্ৰিয় নেতাজনেই হ'ল নৰেন্দ্ৰ মোদী